অঁ কুকুৰা বিকিবলৈ আছিলে নি অঁ ডাঙৰ আছেনে অঁ এনেই এটা কিমান হ'ব এক কেজি পোৱাত বৰ সৰু হে অঁ দুই কেজি পালেটো বাৰু ভাল হ'ব কেইটামান আছে

অঁ এই খানা খাবলৈ লাগিছিলে আকৌ হা লাগিছিলে পাঁচ ছয় সাত কেজিমান এ ডাঙৰ ডাঙৰ হ'ব অঁ ৱে'ট কেনেকৈ দিয়ে কেজি অঁ আমাক দহ টকা পাঁচ টকা এৰি দিব আ অঁ অঁ মতা নে মাইকী এতিয়া মতা হ'লে ভাল আ ডাঙৰ মতা কুকুৰা ক'লো ন সাত কেজি ছয় কেজিমান লাগে এই জানুৱাৰী খানা খাবলৈ লগৰবোৰে বিচাৰিবলৈ কৈছে অঁ জুখি চালে গম পাব নহয় কিমান ন নাই লাষ্ট ডিচেম্বৰতে খায় নি ডিচেম্বৰ লাষ্টতে খাই নি কথাটো পাতিম পাতি পিনে খালি কাকো নিদিব দেই অঁ অঁ নহয় আজি ফোনটো কৰি কৈ থৈছো আকৌ আগদিনাখন হ'ব বা দুদিনৰ আগত আকৌ কথাটো কৈ দিম নহ'লে আকৌ আপোনাকো বেলেগ মানহে বিচাৰি আহিব আপুনি দিব লাগিব নাই মোৰ আশাতটো আপুনি মোৰ আশাত আপুনি আৰু মোৰ আশাত থৈ দিব নহয় নহ'ব নহয় সেইকাৰণে এই দুদিনৰ আগত মই খবৰটো দিম ফোনটোকে কৰিম ন নহ'লে আপোনালোকৰ ঘৰলৈ হ'লেও যাম যদি এই খানা খোৱানো কি ৰং চঙৰ কথা আছে খানা খোৱা ম হাঁহ অঁ হাঁহ দ ক'ম হাঁহ হাঁহো যদি লাগে হাঁহো আছে বুলি ক'ম ন অঁ আপোনাৰ মাঘৰ বিহুলৈকে হাঁহকেইটা নথব এই বুজিছে নাই ভাল লাগে বাৰু এটা কথা নহয় আপুনি আকৌ মাঘৰ বিহুলৈকে সেই হাঁহকেইটা থৈ নিদিব কুকুৰাকেইটা পাৰিলে বিকি পেলাওক মোক নালাগে বেলেগক হ'লেও বিকিব মোক বিকিব বেছি কেইটা বেলেগক বিকি দিব নহ'লে মাঘৰ বিহু জানেই নহয় চোৰ হ'ব চোৰ আহে ন অঁ অঁ হ'লেও আকৌ আপুনিতো এতিয়া বিহু বুলি একো ক'ব নোৱাৰিব ন এটা বা দুটা নিলেও

সদায় দেখি থকাকেইটাই চোৰ হ'ব আ কাৰ ঘৰত অঁ কাৰ ঘৰত কেইটা হাঁহ কুকুৰা আছে চাই থকা কেইটাই চোৰ হ'ব অঁ হৈ গ'ল আ তাৰমানে অঁ আপুনি এতিয়া সাজু হ'বলৈ হৈ গ'ল আৰু মই কথাটো মনত পেলাই পেলাই নহ'লে অত কষ্ট কৰি পোহা আপোনাৰ দেখোন একো সাৰ্থকে নহ'ব আৰু যে ভিতৰতে বান্ধিব সেই তিনিটা সেইটো হয় খালি বিহু কাম বনত লাগি থাকোঁতে খালি কুকুৰাকেইটা কথা পাহৰি নাযাব আ মইতো আনিমেই সেইকেইটা মইতো সেইকেইটা আনিমে বাৰু বেছি লাগিলে বেছিকৈ আনিম অঁ কৈ দিম বাৰু হাঁহকেইটা কথা সুধিম দুজনমানে কৈছিলে হাঁহৰ কথা তেওঁলোকৰ লগতো কথা পাতি ল'ব লাগিব কথা পাতি হাঁহ কথালৈ হাঁহৰ কথাটো গ দুদিনৰ আগত ক'ম খালি দেই অঁ অঁ হ'ব নেকি ন হ'ব দিয়ক হ'ব দিয়ক